হেল্ল'

হেল্ল' হেল্ল' শুনিছোঁ হয় হয় কৰিছোঁ ধান কৰিছোঁ মানে এইবাৰ আইজুং সোণামুচুৰী এনেকুৱা জহা বাদলাবাদাম এনেকুৱা এনেকুৱাবিধৰ ধানৰ খেতি কৰা হয় ভাল হয় সেইটোৱে অঁ আজিকালি মানে সোণামুচুৰীটো বেছি ভাল হয় বেচিব কাৰণেও ভাল হয় প্ৰডাকচন তেও বে বেছি হয় মোৰ দুশ আঢ়ৈশ মান পাওঁ আৰু ধানৰ সেইটোৱেই প্ৰডাকচন বেছি আছে সোণামুচুৰী আৰু আইজুং এইকেইটাতে জহা হয় জহাটো মানে কম হয় প্ৰডাকচনটো বৰা ধানো কৰোঁ বৰা ধানৰো প্ৰডাকচনটো কম আছে

জহা ধানৰ কি দামটো দামটো দামটো এতিয়া মানে এঘাৰশলৈকে আছে চাৰে এঘাৰশ এঘাৰশ এনেকুৱা দাম আৰু হয় বেচা বেচিবৰ কাৰণে জহা ধানটোৱে ভাল যদিও প্ৰডাকচনটো কম কমকৈ ওলায় তথাপি আমাৰ দামত পোৱা যায় আৰু দাম পোৱা যায় সেইটো মোৰ বাও বাও শালি দুয়োটাই হয় আৰু বাওতকে শালিটো বেছি হয় ইয়াত বাও আছে হ'ব দিয়া